হেল্ল' অঁ এইটো ব্লগত লাগিছে নে অঁ মই বৰ মাছখোৱা বৰপাক জীয়ামূৰীয়াপৰা কৈছিলোঁ অঁ মই আমাৰ গাঁৱৰ হৈ ফোন কৰিছিলোঁ মানে সমস্যা এটাক লৈ অঁ আমাৰ মানে গাঁৱত বানপানী হৈছিলে তাৰপৰা কেইবা ঘৰো অনিষ্ট হৈছিলে অঁ বৰপাক জীয়ামূৰীয়া তাকেই সেইকাৰণে ফোন কৰিছিলোঁ সমস্যাটো হয় কেইবাঘৰো অনিষ্ট কৰিছে অঁ মই কিমান ঘৰ অনিষ্ট কৰিছে লিষ্টখন বনাই দিম নে লাগিব নেকি অঁ ঘৰ দুৱাৰ অনিষ্ট হৈছে তাৰপিছত আৰু খেতি বাতি বহুত অনিষ্ট হৈছে

অঁ অঁ ঠিক আছে লিষ্টখন মই বনাই দিম অঁ অঁ ঠিক আছে মই বনাই দিম বাৰু অঁ অঁ বনাই দিম বাৰু

আপুনি ন'হলে কথা পাতি চাব ওপৰৱালাৰ লগত অঁ ঠিক আছে অঁ